অঁ বন্তি বাইদেউ নেকি কি কৰিছে অঁ এই ভোগালী জলপানৰ কথাই ভাবি আছো কি কৰিম কি নাই বোলো এই এইটো কি কয় জলপানবোৰ এইবাৰ একেলগতে কৰিম নহ'লে অঁ হেৰি কি কি ল'ম বুলি ভাবিছে হেৰিবিলাক

অঁ অঁ হেৰি প্ৰথমে তিল দিয়া পিঠাকে কৰি ল'ম এদিন হেৰি চাউলখিনি হেৰি কেজিমানকৈ ল'ব বাৰু অঁ অঁ একে একেলগে হেৰি খোলা দুখন পাতি দুইজনীয়ে একেলগে কৰিম তেতিয়া একেলগতে কৰিবলৈ ভাল হ'ব আৰু অঁ অঁ অঁ অঁ অঁ এতিয়া তিলখিনি হেৰি আপুনি আপোনাৰ ভাগে আনিব আৰু মই মোৰ ভাগে আনিম হেৰি খালী পিঠাটো খুন্দাটো একেলগে কৰিম আৰু এতিয়া অঁ ঢেঁকী দিবলৈ ভাল হ'ব তেতিয়া হেৰি একেলগে খুন্দিলে মানে অকলে অকলে খুন্দিবলৈ দিগদাৰ হয় নাই অঁ এই তিলবিলাক তিল ধুই পিনাই ঘৰতে ধুই মেলি ভাজি হেৰি কৰিব লাগিব নিজে হেৰি গুৰৰ লগত মিলাই লৈ আহিম আৰু তাৰপৰা পিঠাখিনি খুন্দি তেনেকৈ পুৰিম আৰু

অঁ অঁ অঁ অঁ হেৰি এইটো কি কয় এই এদিন তিল দিয়াখিনি কৰি পিনাই পিছদিনাখন হেৰি লস্কৰাখিনি বনাম নাৰিকল একেলগতে নাৰিকলখিনি আনিব আনিম নহ'লে মই বজাৰলৈ যাবলৈ অকণমান দিগদাৰ হ'ব অঁ হেৰি পইছাটো দি দিম হেৰি বজাৰখন আপোনা আপুনিয়ে কৰিব অঁ অঁ বাজেটটো বনাব কিমান কি লাগিব হেৰি নাৰিকল চেনীৰপৰা আদি কৰি সেইখিনি বস্তুখিনি বাজেটটো বনাই পিনাই আপুনি ইমানখিনি টকা লাগিব বুলি ক'লে মানে পইছাটো দি পিনাই তেতিয়া বজাৰখিনি আপুনিয়ে কৰিব আৰু মই সময় নাপাম বজাৰ ক'বলৈ যাবলৈ জলপান সান্দহখিনি বাৰু মিলতে দিম বুলি ভাবিছোঁ খালী চিৰাও সেই কিনাৰে হ'ব আৰু বাকী শালি পিঠা শালি পিঠা পকা মিঠৈলৈও খুন্দিব লাগিব তাৰ পিছত আকৌ ইদলীৰ কাৰণেও হেৰি শালি পিঠা খুন্দিব লাগিব একেদিনাই কৰিম আৰু সৰহ সৰহকৈ পেলাই ল'ম আৰু সেইদিনাখনকে হৰি কি কয় শালি চাউলৰ পিঠা হেৰি এইখিনি পকা মিঠৈ বনাম আৰু এইখিনি হেৰি কি কয় ইদলীৰ কাৰণে শুকুৱাই থৈ দিম আৰু হেৰি কেঁচা মিঠৈৰ কাৰণে তিনি কেজিমান তাৰ পিছত ইদলীৰ কাৰণে দুই কেজিমান সেনেকৈ এই দুইজনীয়ে পাঁচ কেজি পাঁচ কেজি দহ কেজিমান মুঠতে সেইকিদিন অকল পিঠাকে খুন্দি থাকিম শালি পিঠা খুন্দাৰ দিনাখন বেলেগ কাম নলওঁ আৰু অঁ হেৰি এইটো কি কয় অঁ অঁ হেৰি এইটো কি কয় এনেকৈ আকৌ বিকিম বুলি ভাবিছে নেকি হেৰি জলপানৰ হেৰি পিঠা চিঠা বিকা হেৰি প্লেনিং আছে নেকি সেনেকে হ'লে আৰু দুই তিনিজনীমান লগ লাগি নহ'লে হেৰি ভোগালী জলপান হেৰি উৰুকাৰ দিনাখন বজাৰত উলিয়াব পৰা গ'লহেতেন

অঁ সেইখিনি আকৌ ঘূৰাব লাগিবই নহয় আকৌ কাঠ আলু কাঠ আলু আছে যে আপোনালোকৰ অঁ আনিব লাগিব অঁ অঁ অঁ টেঙাটোত লাগিব আৰু হেৰি অঁ হেৰি টেঙা আৰু টেঙাটো খাবই লাগিব নহ'লে পেট মূৰবোৰ ক'ত ভাল হৈ থাকিব নহয় গাহৰি খালে মানে টঙাটো লাগিবই ঔটেঙা হওক খৰিচা হওক বাৰু লাইশাক লাইশাকৰ লগত খালেও বেয়া নহয় অঁ এনেকৈ বইল অঁ এদিন এদিন বইল কৰি খাব লাগিব এই খৰিচা ওলাই দি পিনাই এদিন বইল কৰি খাম এদিন শুকানকৈ ভাজি খাম সেনেকুৱাই কৰিব লাগিব আৰু বেলেগ বেলেগকৈ অঁ এতিয়া মাছো হেৰি খাব লাগিব ভাল মাছ ওলালে তেনেকৈ অঁ হেৰি ডাঙৰ মাছ হেৰিত ডাঙৰ মাছ হেৰি গোটাকৈ কিনি আনিব লাগে কেইবা ঘৰো লগ লাগি পিনাই অলপ ডাঙৰ হ'লে সোৱাদটো বেছি হয় আৰু

অঁ এতিয়া মাঘৰ বিহুত মাছটো বেছি সোৱাদ লাগে আৰু মাংসটোতকৈ বজাৰত আৰু বিভিন্ন ধৰণৰ মাছ লাব নহয় আৰু মাছৰ হেৰিহে আৰু মাঘৰ বিহু মাছে মাংসই হেৰি এইটো কি উৰুকাৰ দিনাখন খানাটোতো গোটেই সমাজৰ জ্ঞাতি লগ লাগি গোটেইখিনিয়ে খাবই নহয় তাৰ আয়োজনটো কি হৈছে এতিয়া এতিয়া চান্দা এতিয়া ঘৰখনিয়া হ'লে মানে ধৰক পাঁচশমানকৈ পৰিবই আকৌ যদি ব্যক্তিগত এজন মানুহৰ বুলি ক'লে ডেৰশ এশ ডেৰশমানকৈ হ'বগৈ চাগৈ তালৈ আকৌ মাছ মাংস দুটাই হ'ব চাগৈ

অঁ তালৈ আকৌ এক্সট্ৰাকৈ তুলিব নহয় শৰাইখনৰ কাৰণে অঁ বাৰু শৰাইখন হেৰিটো পাৰিছোঁ বাৰু হেৰি ভোজৰ হেৰিটো খালী পাঁচশ হ'লে মানে অকণমান গাত লাগিব দিব ঘৰৰপৰা গোটেইখিনি হ'লে গ'লে মানে সেইটো ওচৰ হৈ যাব এই পাঁচশ টকাত পাঁচটা মানুহ গ'লে দেখোন হ'লেই আৰু

আকৌ ঘৰৰ চাউল লাগিব নহয় গোটেইখিনি গ'লে মানে অঁ বিহুৰ দিনত এতিয়া অঁ সেইটো আকৌ কোনোবাই বোলে কিবা এটা গঁৰালৰপৰা বোলে কুকুৰাকে নিলে বোলে হাঁহকে নিলে সেইটো এটা টেনচন থাকিব নহয়

ঘৰৰখীয়া লাগিবই অঁ অঁ অঁ অ' এইবাৰ হেৰি হেৰি কি কয় ঘিলা পিঠা বনাম দেই হেৰি এইটো কি কয় গুৰ হেৰি কৰি পিনাই বনাইছে ঘিলা পিঠাটো খাই ভাল লাগে অঁ অঁ অঁ অঁ অঁ অঁ অঁ হেৰি মালভোগ মালভোগ চাউলৰ পিঠা হেৰিটো কি কয় তাৰমানে সেইটো পিঠা পুৰি থ'লেও হেৰি এইটো কি কয় এতিয়া ঠাণ্ডা দিন নহয় একো নহয় এই আলহী আহিলে অঁ আলহী আহিলে মানে লগ লগ হেৰি বনাই পিনাই দিবলৈ অকণমান অসুবিধা হয় নাই মানুহ বহি থাকিবলৈ টান পায় নহয় আজিকালি বনাই অঁ বনাই থ'লে আৰু চাহকণ গম কৰি পিনাই আৰু দিবলৈ সুবিধা হয় আৰু ঘিলা পিঠা অঁ মালপোৱা একেবাৰে সেই গুৰ দি বনোৱাটো মালপোৱাও কয় ঘিলা পিঠা বুলিও কয়

অঁ সেনেকুৱা হেৰি পঞ্চাছটামান বনাই থ'লে ধৰক ঘৰৰে হেৰিয়ে এই বিহু কেইদিনত অহা বাৰু এটি দুটি আলহী সুধিবলৈ হ'ব

আৰু কেলৈ লাগিছে আৰু আৰু বিহুৰ হেৰিয়াত এইটো কি কয় জলপান চলপান খাবলৈ মনেই নকৰে দেখোন অকল চাহ অকণ চাহ আৰু পিঠা হ'লে হৈ যায় বা জলপান খোৱা মানুহ খুব কমেইহে হ'লে চাহ খাব আৰু ভাতৰ আয়োজন ক'লে কৰিলে ভাত খাব হেৰি অঁ অকণমান সোনকালে হেৰি বজাৰটো কৰি আনিলে তেতিয়া এটা এটাকৈ হেৰিবিলাক বনাই থাকিব লাগিব আৰু একেদিনাই চব বনাব নোৱাৰি নহয় আকৌ এদিন এটা হেৰি আয়োজন কৰিব লাগিব এদিন এটা এনেকৈ কৰিব লাগিব তেল দিয়া পিঠা খুন্দিবলৈ হ'লে শুকুৱাবলৈ আকৌ ৰ'দটো লাই থকাকৈ লাগিব নহয় কেইবা দিনো লাগিব নাই সেইকাৰণে তেল দিয়া পিঠাটো আগেই খুন্দি ল'লে বেয়া নহয় অঁ শুকুৱাই থ'ব লাগিব নহয় আকৌ তেল দিয়া হেৰিখিনি একে দিনাইনো ক'ত পুৰিব হেৰি এইটো কি কয় লাহে লাহে পিছত পুৰি পুৰিত খাই থাকিব লাগে আৰু

এইটো কি কয় মাংস ক'ৰবাত লৈছেনে কেজি আনিব হেল্ল' অঁ লাভ থাকে আৰু ন অঁ হেৰি এইটো কি কয় কেজি